অ' ছাৰ ডা ডাক্তৰ তালুকদাৰ ছাৰে কৈছে অঁ ছাৰ এই এটা বৰ অসুবিধা হৈছে অলপ বৰ বিপদত পৰিছোঁ এই ঠাণ্ডা পৰাৰ পৰাই ছাৰ একদম পানী লাগি হাইফি কাঁহে আগুৰি ধৰিছে ছাৰ অঁ ছাৰ হয় অৱশ্যে তাতে ছাৰ ৰাতিপুৱা মই এই ঠাণ্ডাই ঠাণ্ডাই ফুৰিব যাওঁ নহয় খোজকাঢ়িব যাওঁ

হয় ছাৰ হয় ছাৰ

গৰম পানী আৰু ছাৰ মাথাটো ছাৰ বিষেই থাকে দেখোন কিয় বা অঁ চৰ্দি লগাৰ কাৰণে হৈছে হয় ছাৰ অঁ

হয় ছাৰ হয় ছাৰ হয় হয় ছাৰ ঔষধ চৌষধ নাখালে হ'ব ছাৰ অঁ ছাৰ সেইটোতো আপুনি ঠিকে কথা কৈছে ৰ'ব ছাৰ অঁ

অঁ বাহক তিতা আছে বাহক তিতা আছে অঁ অঁ ছাৰ হয় দিয়ক মই আৰু এইবিলাক খোৱা নাই নহয় ছাৰ অঁ হ'ব দিয়ক ছাৰ বাহত তিতাৰ পাত চাত আনি আৰু তে তুলসীৰ পাত চাতো পাই ছাৰ সেইয়াও আনি খাব পাৰোঁ নেকি বটি অঁ পায় ছাৰ পায় সেইগিলা পায় আৰু এই মাংস চাংছ খাই ভাল হ'ব নেকি পাৰ মাংস খালি ভাল হ'ব নেকি ছাৰ হয় আৰু ছাৰ এই মাংস তাংছ পাৰৰ মাংসখালে ভাল হ'ব নে ছাৰ খাব পাৰি পাৰ মাংস খাব পাৰি অঁ গৰম বস্তু খাব লাগি অঁ গৰম বস্তু ছাৰ পায় গৰম বস্তু খাব ছাৰ এই হালিত যাব লাগব নহয় ছাৰ ইয়াত নাপায়েই বেছি এভাগ লাগিলে হালিত যাবা লাগে ইয়াততো মাংস চাংছ অলপ অসুবিধাই ছাৰ এইখিনি অঞ্চলত অঁ হ'ব দিয়ক নিশ্চয় পাম তাত অঁ ৰ'দ দিয়া আৰু গা চা ধুব নালাগে নেকি ছাৰ এইকেইদিন ঠাণ্ডা দিনকেইটাত অঁ পেৰাচিটেমল জ্বৰ উঠিলে খাব লাগে অঁ ছাৰ হ'ব দিয়ক হ'লে আৰু হ'লে এইখিনিয়ে মানি থাকিলে মোৰ ভাল হ'ব আৰু ছাৰ অঁ হ'ব দিয়ক হ'ব দিয়ক হ'ব দিয়ক অঁ দিয়ক হ'ব দিয়ক হ'ব দিয়ক ধন্যবাদ দিয়ক